আমি মাছ ধৰোঁ সকলো তিৰোতাবিলাকে একেলগে বিলত যাওঁ বিলত যাই একেলগে জাকৈ খালৈ জাল বা এনেকৈ বহুত মাছ ধৰা সঁজুলি লৈ একেলগে মাছ মাৰোঁ আৰু মাছ মাৰি বিলত মাছ ধৰি আকৌ ধৰ নদী আছে নদীত যাওঁ মাছ ধৰিব তাৰ পিছতে এনেকৈ বহুত ধৰণৰ মাছ পাওঁ যেনে পুঠি খলিহনা ৰৌ বৰালি বহুত ধৰণৰ মাছ ধৰি ঘৰলৈ আনি বাছি বাচি বাছোঁ আৰু মাছ ধৰা সঁজুলি জাকৈৰে মাছ ধৰিব পাৰি তাৰ পিছত জাল আছে ছাটনীয়া জাল বা আছাৰা জাল লাঙি জাল এনেকুৱা জালেৰেও মাছ ধৰা হয় বহুত ধৰণৰ আৰু মাছ ধৰ মাছ ধৰি আমি তিৰোতাবিলাকে একেলগে মাছ ধৰি বহুত ভাল লাগে বহুত জমনি কৰি হ'লেও মাছ ধৰা যায় মাছ ধৰাৰো এটা হেৰি মাছ ধৰিব নাজানিলে মাছ নাপায় বা মাছ ধৰিব জানি জানিব লাগে তেতিয়াহে মাছ ধৰা হেৰিটো মাছ পোৱা যায় জাকৈৰে মাছ মাৰি বহুত ধৰণৰ মাছ পায় বা জালতো বহুত ধৰণৰ মাছ আহে মাছবোৰ দে বহুত মাছ একেলগে দেখিলে বা ভাল লাগে মাছবোৰ খাল বিল পুখুৰীত এনেকৈ বেছিকৈ পোৱা যায় সৰু সৰু খালবিলাকতো মাছ থাকে বহুত ধৰণৰ অকল ডাঙৰ পুখুৰীত বুলিয়ে নহয় খালটো থাকে বা ডোং আছে ডোঙতো থাকে মাছ ডোঙটো পাৰি জাখেৰে মাৰিব বা সিচিব পাৰি মাছ এনেকৈয়ে মাছবিলাক ধৰা হয় চেপা আছে চেপাৰেও ধৰিব পাৰি মাছ পল পলৰেও ধৰিব পাৰি বহুত ধৰণৰ মাছৰ মাছ ধৰা সঁজুলি বা জীৱিক জীৱিকা এনেকৈ পৃথক কৰিব পাৰি এনেকৈয়ে মাছ ধৰিব পাৰি সঁজুলিবিলাকেৰে